হয় নমস্কাৰ হয় মই এই শিৱসাগৰ ফালে এনেকে ফুৰিবই আহিছিলোঁ হয় মানে মই এই জেগাডখৰ বিষয়টো সঠিক ঠিকভাৱেটো নেজানো হয় মই ঘুৰি ফুৰি চাবলৈ মানে এই তলাতল ঘৰ আৰু জয়সাগৰ পুখুৰী দেখিলোঁ ইয়াৰ বিষয়ে মানে মই ঠিককে নাজানো ইয়াত কেনেকে কোনে কি খন্দাইছিলে বা কোনে নিৰ্মাণ কৰিছিলে জনাব জনাব নি বাৰু আপুনি

হয় হয় হয় হয় হয় মই ফুৰিব আহিছিলোঁ মানে দেখিলোঁ ভাল লাগিল তাৰ বিষয়ে কিন্তু সঠিককে নাজানো এই বিষয়ে মানে সেইকাৰে বোলো মই আপোনাকে সুধু চোন বোলো কেনেকে কি হয় কি

হয় পঞ্চল্লিছ দিন নে কি কলে হয় হয় হয় হয় ঠিক আছে ঠিক আছে ধন্যবাদ